অসমত ভালেকেইখন উচ্চ শিক্ষাৰ বিশ্ববিদ্য়ালয় আৰু মহাবিদ্য়ালয় আছে তাৰ ভিতৰত লেখত ল'বলগীয়া কেইখন হৈছে গুৱাহাটী বিশ্ববিদ্য়ালয় গুৱাহাটীত থকা গুৱাহাটী বিশ্ববিদ্য়ালয় গুৱাহাটীতে আৰু এখন বিশ্ববিদ্য়ালয় আছে কটন বিশ্ববিদ্য়ালয় পুৰণি কটন কলেজ কটন কলেজক প্ৰথমে উন্নতি উন্নীতকৰণ কৰি কটন কলেজ ৰাজ্য়িক বিশ্ববিদ্য়ালয় হিচাপে প্ৰতিষ্ঠা কৰা হয় তাৰপিছত কটন বিশ্ববিদ্য়ালয় বুলি দুহেজাৰ ষোল্ল চনত প্ৰতিষ্ঠা কৰা হয় গতিকে গুৱাহাটী বিশ্ববিদ্য়ালয় কটন বিশ্ববিদ্য়ালয় দুখন নামজ্বলা বিশ্ববিদ্য়ালয় হয় গুৱাহাটীত থকা তাৰ বাহিৰেও তেজপুৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্য়ালয় অৱস্থিত ডিব্ৰুগড়ৰ ডিব্ৰুগড় বিশ্ববিদ্য়ালয় শিলচৰ বিশ্ববিদ্য়ালয় আদি কেইবাখনো বিশ্ববিদ্য়ালয় গুৱাহাটীত অসমত আছে গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ বাহিৰেও তদুপৰি আই আই টি গুৱাহাটী চাংসাৰীত আছে আমিনগাঁও তাৰপিছত এন আই টি শিলচৰত আছে নেশ্বনেল ইন্সটিটিউট অফ টেকন'লজী তাৰপিছত আৰু ভালেকেইখন অসম ইঞ্জিনীয়াৰিং ইন্সটিটিউট এ ই আই আসাম ইঞ্জিনিয়াৰিং কলেজ অসম অভিযান্ত্ৰিক মহাবিদ্য়ালয় জালুকবাৰীত অৱস্থিত এনেকুৱা ভালেকেইখন ইঞ্জিনিয়াৰিং মহাবিদ্য়ালয় অৰ্থাৎ কলেজ অসমত আছে তাৰ উপৰি মেডিকেল কলেজো ভালেকেইখন অসমত গঢ় লৈ উঠিছে তাৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ যাক আমি জি এম চি বুলি কওঁ এ এম চি ডিব্ৰুগড়ত থকা অসম মেডিকেল কলেজ এ এম চি শিলচৰতো এখন মেডিকেল কলেজ আছে এনেকুৱা মেডিকেল কলেজ হওক ইঞ্জিনীয়াৰিং কলেজ হওক বা আন বিশ্ববিদ্য়ালয় আই আই টি এন আই টিৰে বহুত কেইখন অসমত অৱস্থিত এতিয়া গুৱাহাটী ইউিভাৰ্চিটীত ভালেমান বিষয় বস্তুৰ ওপৰত উচ্চ শিক্ষা লাভ কৰিব পাৰি পোষ্ট গ্ৰেজুৱেশ্বন অৰ্থাৎ স্নাতকোত্তৰ শিক্ষা লাভৰ বাবে ভালেমান বিষয় তাত অন্তৰ্ভুক্ত কৰা হৈছে যেনে অসমীয়া ইংৰাজী অৰ্থাৎ ইংলিছ গণিত অৰ্থাৎ অংকশাস্ত্ৰ বা মেথমেটিক্স তাৰপিছত এনথ্ৰোপলজী ইকনমিক্স হিষ্ট্ৰী এনেকুৱা ভালেমান বিষয়ৰ ওপৰত ফিজিক্স কেমেষ্ট্ৰী ইত্য়াদি ভালেমান বিষয়ৰ ওপৰত তাত স্নাতকোত্তৰ পাঠ্য়ক্ৰম সংলগ্ন কৰা হৈছে আৰু অসমৰ ভিতৰত কেৱল গুৱাহাটী ইউনিভাৰ্চিটীতে অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্য়ালয়তে ই এল টি অৰ্থাৎ ইংলিছ লেংগুৱেজ টিচিং বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে বাকী বিশ্ববিদ্য়ালয়ত এই বিষয়টো নাই একেদৰেই কটন বিশ্ববিদ্য়ালয়তো ভালেমান বিষয়ৰ ওপৰত উচ্চ শিক্ষা ল'ব পাৰি যেনে বি এচ চিও কৰিব পাৰি বি এ কৰিব পাৰি তাৰ লগতে এম এচ চি এম এও কৰিব পাৰি নানা বিষয় যেনে গণিত অৰ্থাৎ মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰী জুলজি ব'টানী জিঅ'লজী হিষ্ট্ৰি হিন্দী আচামিজ ইংলিচ ইকনমিক্স তাৰপৰা গৱেষণা কৰি এই বিশ্ববিদ্য়ালয়ৰ অধীনত গৱেষণা কৰি শিক্ষাৰ্থীসকলে পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰিব পাৰে অৱশ্যে তাৰ কাৰণে সময়ৰো প্ৰয়োজন সেইটো কম সময়ৰ ভিতৰত হোৱা পাঠ্য়ক্ৰম নহয় অন্ততঃ তিনি চাৰি পাঁচবছৰ কেতিয়াবা কিছুমানৰ ছয় সাতবছৰো প্ৰয়োজন হয় ইমানখিনি সময়ৰ ভিতৰত এই পাঠ্য়ক্ৰম পি এইচ ডি পাঠ্য়ক্ৰমতো সম্পূৰ্ণ কৰিব পাৰি তদুপৰি চিকিৎসা সেৱাৰ ক্ষেত্ৰত গুৱাহাটী মেডিকেল কলেজ অসম মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ এনেকুৱা নানান মেডিকেল কলেজৰ পৰা শিক্ষাৰ্থীবিলাকে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীবিলাকে এম বি বি এচ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত এম ডি ডিগ্ৰী গ্ৰহণ কৰিব পাৰে এই ডিগ্ৰী বিলাকৰ জৰিয়তে তেওঁলোকে নিজকে এজন সুপ্ৰতিষ্ঠিত চিকিৎসক হিচাপে সমাজৰ আগত প্ৰকাশ কৰিব পাৰে তদুপৰি যিবিলাক ইঞ্জিনিয়াৰিং কলেজ আছে এতিয়া জালুকবাৰীৰ আছাম ইঞ্জিনীয়াৰিং কলেজ বা আই আই টি গুৱাহাটী এন আই টি শিলচৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এনেকুৱা নানান ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ অধীনতো বা গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ অধীনতো ইঞ্জিনিয়াৰিং কলেজ আছে বা এতিয়া সামগ্ৰিক সময়ত সমগ্ৰ অসমতে বহু কেইখন ব্য়ক্তিগত খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজো গঢ় লৈ উঠিছে এই ব্য ব্যক্তিগত খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজ বা চৰকাৰী খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজত শিক্ষা লাভ কৰি শিক্ষাৰ্থীসকলে ইঞ্জিনিয়াৰিং ডিগ্ৰী বি ই বি টেক এম ই এম টেক আদি ডিগ্ৰীবিলাক আৰু তাতকৈও ওপৰৰ ডিগ্ৰীবিলাক গ্ৰহণ কৰিব পাৰে গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসমত নানান কেইখন বিশ্ববিদ্য়ালয় মহাবিদ্য়ালয় আছে আৰু ইয়াৰ সুফল সমগ্ৰ অসমবাসীৰ লগতে ভাৰতৰ আন আন ৰাজ্য়ৰ বহু শিক্ষাৰ্থীয়ে লাভ কৰি আহিছে আৰু লাভ কৰি থাকিব